অঁ হেল্ল' হয় অ' ধননজ্যোতি হয় হয় মই আপোনাক ফোন কৰিম বুলি ভাবিয়ে আছিলোঁ হয় কেনে আছে ভালে আছে নহয় আছোঁ আছোঁ মই ভালেই আছোঁ আচ্ছা এটা বিশেষ এটা কথালৈ মই আপোনাৰ লগত কথা পাতিম বুলি ভাবি আছিলোঁ বহু দিনৰ পৰা হয় এটা বোলছবিৰ কথা ভাবি আছোঁ এটা এখন বোলছবিৰ কথা ভাবি আছিলোঁ আৰু সেই তাৰ বাবে মানে মই অকণমান অভিনেতাসকলৰ লগত অলপ কথা পাতি আছিলোঁ আৰু আপোনাৰ

বোলছবি আমাৰ চিনেমা জগতখন কি ধৰণৰ হৈ আছে এতিয়া বৰ্তমান মাজতে খুবেই হয় হয় হয়

এই হয় হয় হয় হয়

আপুনি কি ভাবে এতিয়া কেনেকুৱা আগৰ মাজতে আমাৰ অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰীখন কিয় অলপ ডাউনফ'ল কিয় হৈছিলে মানে অকণমান বেয়া দিশ দিশৰ ফালে কেলে গৈছিলে বাৰু

হয় হয় হয় হয়

হয় হয় হয়

হয় হয় সেইটো কথা ঠিকেই হয় আমাৰ দৰ্শকসকলো আমাৰ এটা আগ্ৰহ এটা হ'ব লাগিব মানে যে

অঁ অসমীয়া চিনেমাখন চিনেমা আজি জগতখন ইমান হেৰি আগনাবাঢ়িব বুলি মই ভাবোঁ

হয় হয় হয় হয় হয় ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আজিকালি আহিছে আৰু হয়

আৰু আজিলৈ তেতিয়াহ'লে ফোনটো ৰাখোঁ নেকি আকৌ হয় নিশ্চয় কথা পাতি ভাল লাগিল আকৌ লগ পাম বাৰু